অঁ পাপু এই কথা এটা কওঁ তোমাক মানে আজিকালি যে বস্তুবিলাক মানুহে অনলাইনত লয় ত' লৈ পেলাই বহুতে ভাল বুলিও কয় আৰু বহুতে ভাল পাইছে বাৰু তাৰ পাছত ময়ো তাৰমানে আগতেতো আমি বজাৰত যাওঁ বা দোকানত গৈ পেলাই বস্তু নিজে পচন্দ পচন্দমতে কিনো কিন্তু আজিকালি মানুহে দোকানত কিনাতকৈ অনলাইনতেই বেছি বস্তু কিনে নিজৰ পচন্দমতে ল'ব পাৰে ময়ো আজিকালি দুই এটা এনেকৈয়ে অনলাইনত বস্তু কিনিছোঁ মানে এইটো আৰু যুগৰ পৰিৱৰ্তন বুলি ক'লেও ভুল নহয় আৰু গতিকে যুগৰ লগত সকলো মানে খাপখোৱাই চলিব লগা হৈছে আৰু সেইকাৰণে ময়ো এই হেণ্ডবেগ এটা মানে অনলাইনত সিদিনা আনিলোঁ নিজৰ পচন্দমতে এইটো আছিলে তোমাৰ এমাজনৰ আছিলে হেণ্ডবেগটো তাৰ পিছত চালোঁ চাই পেলাই ভাল লাগিলে কালাৰ চালাৰো খুব ধুনীয়া দেখিলোঁ চিলনিবিলাকো ভাল ডিজাইনটোও ভাল লাগিলে তাৰ পাছত মোক মানে এটা হেণ্ডবেগ প্ৰয়োজন হৈ আছিলে কাগজ পত্ৰ এইবিলাক ভৰাই নিবৰ কাৰণে অফিচত আছে আগৰ বেগ আছে সেইবিলাক অলপ পুৰণা হৈ গৈছে সেইকাৰণে কৈছোঁ নাই সদায় আৰু পুৰণাবিলাক কিমান ল'ম মানে লৈ গৈ থাকিম এই নতুন এটা লওঁ আকৌ সেই বুলিয়ে নতুন এটা আনিলোঁ তাৰ পাছত সুধিলো কাৰোবাক কাৰোবাক ল'ৰাবিলাকক যে কোনটো হেৰি ল'লে বেছি ভাল হ'ব অনলাইনত ত' বহুতে ক'লে নহয় এমাজনটো পুৰণা বস্তু ল'লে সদায় এমাজনৰ বস্তুবিলাক ল'ব দামো কম পাব আৰু বস্তুও ভাল পাব আৰু এইবিলাক বস্তু মানে বেয়া নাথাকে ভালেই পাব সেইকাৰণে মই অন এমাজনেই মানে এই বেগটো ল'লোঁ হেণ্ডবেগটো তাৰ পিছততো ঠিকেই আছিলে এতিয়া বে লোৱা বেছিদিন হোৱা নাই দুমাহেই হৈছে দুমাহলৈকে ঠিকেই গ'ল তাৰ পিছত এতিয়া দেখিছোঁ যে ৰ বেগটোৰ দেখোন ৰংটো লাহে লাহে সলনি হ'ব ধৰিছে আনোতে যিটো ৰং আছিল এতিয়াত ৰংটো অলপ বেলেগ ধৰণৰ হৈ গ'ল তাৰ মানে ৰংটো গৈছে তাৰ পিছত আকৌ চিলনিবিলাকো মাজে মাজে চিলনিও খুলি গৈছে তাৰ পিছত আকৌ বেগটো প্ৰথমতে যিমান ভাল মানে লৈ পেলাই আৰাম লাগিছিলে এতিয়া দেখিছোঁ সিমান আৰাম নলগা হ'ল দেখোন চুকবিলাক কিবা মানে ফুটা ফুটাৰ নিচিনা হৈ গৈছে বেগৰ চাইডবিলাকো চাল বাকলিবিলাক দেখোন লাহে লাহে এৰি এৰি যাব ধৰিছে আকৌ ভিতৰতো কিবা ওখোৰা মোখোৰা নিচিনা হৈ গৈছে যেনেকৈ জুইৰ ওচৰত ভাপ পালে যেনেকৈ অলপ কোচ মোচ খাই যায় ঠিক তেনেকুৱা হৈ গৈছে মানে ত' ভবা নাছিলোঁ যে অ অনলাইনৰ ইমান ভাল মানে এমাজন এটা কোম্পানী তাৰ বস্তুবিলাক ইমান বেয়া হ'ব পাৰে তে এইবাৰ নিজে গম পালোঁ আৰু মানে ভাল ভাল বুলি কোৱা বস্তুবোৰ কেতিয়াবা তাৰ মাজতে কেতিয়াবা তাৰ মাজৰ দুই এক বেয়াও মানে আহি যায় প্ৰত্য়েকটো বস্তুৱে যে ভাল হ'ব বুলি কোনো তাৰ মানে হেৰি কথা নাথাকে আৰু এতিয়া ভালৰ মাজত বহুতখিনি মানে তেওঁলোকে বেয়া প্ৰডাক্টো মানুহক দি দিয়ে সেইকাৰণে ভাল বুলি ক'ব নোৱাৰি আজিকালি যে এইটো বস্তুয়েই ভাল হ'ব বা এমাজনেই চবতকৈ ভাল তেনেকৈ মানে কাকো মানে ক'ব নোৱাৰি সেইকাৰণে কি ক'ম আৰু অনলাইনৰ বস্তু মানুহে যিমান ভাল বুলি কয় সিমান ভাল নহয় তাৰ মানে এতিয়া নিজে লৈ পেলাই গম পালোঁ যে অনলাইনত বস্তু লোৱাতকৈ দেখোন দোকানত গৈ কিনাই বেছি ভাল আছিলে কাৰণ দোকানত যেতিয়া বস্তু ল'ম বেয়া হ'লে দোকানীয়ে যিটো কয় যে এইটো দুমাহ বা ছমাহৰ ভিতৰত যদি বেয়া হয় ঘূৰাই দিব সলনি কৰিব পাৰিব সেইটো তেনেকৈ দিব পাৰি ইয়াতো তেনেকৈ আছে যদি বেয়া হয় ৰিফাণ্ড মানে আছে ইয়াতো কিন্তু ৰিফাণ্ড পোৱা নাই মই মানে ৰিফাণ্ড কৰিলোঁ কিন্তু এতিয়ালৈকে নাহিলে গতিকে অনলাইন মানে মই বিশ্বাস কৰিবলৈ টানে পাইছোঁ আৰু গতিকে দোকানত গৈ কিনাটোৱেই বেছি ভাল বুলি ভাবোঁ আৰুনো কি ক'ম আৰু হ'ব দিয়া বাৰু